বাৰিষাৰ সময়ত

মানে বাৰিষাৰ সময়ত গোটেই অসমখন

সকলো ধৰণৰ ভয়ংকৰ

আৰু আমি ভাবিলোঁ কি বা হ'ল কি কিয় চিঞৰিছিলে বা ইমান আহি পেলাই দেখিছো ইমান ডাঙৰ এটা মকৰা দেৱালত বহি আছিল ইয়াৰ আকাৰৰ বাবে ইয়াক বিশেষত

সেই সাধাৰণ ঘৰৰ মকৰাবোৰ সৰ্বাধিক ভয়ানক দেখায় কিন্তু প্ৰকৃততে যথেষ্ট ক্ষতিকাৰক নহয় আৰু ইমানো ডাঙৰ নহয় আৰু চকুৰ মণিটো ইমান দেখা পোৱা মানে ইমান দেখা পোৱা নাযায় কিন্তু এইবাৰ যোনটো দৃশ্য় দেখা পালোঁ সেইটোৱে মানে মোৰ জীৱনত মানে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰো এতিয়া মোৰ মা বাথৰুমত যেতিয়া উপস্থিত হয় বা যেতিয়া বাথৰুমলৈ সোমাব তাৰ আগতে চালি জাৰি চাই লয় মানে সকলো ৱাল বা সকলো জেগাতে চাই লৱ যে কিবা আছে নেকি কিবা নাই সেই ভয়টো সোমাই গৈছিলে এইটো সদায় দেৱালত থকা আৰু এইটোৱে তাইক মানে খুব আমনি মানে মাক খুব আমনি কৰে মায়ে লাঠি এটা লৈ আহিছিলে আৰু দেৱালত খুন্দা মাৰিছিলে জোৰ জোৰকে মাৰিছিলে আৰু চিঞৰি পেলাই কৈছিলে যা যা মকৰা যা মানে এনেকুৱা অৱস্থা হৈ গৈছিলে বহুত ভয় সোমাই গৈছিলে হয় সি গুছিটো গ'ল কিন্তু পিছদিনা আকৌ নিৰ্ধাৰিত স্থানতে আকৌ ঘূৰি আহিছিলে